পশু পালনত লগত থকা সাধাৰণ নিয়মবোৰ হৈছে আমি পশু পালন কৰিলে আমি পশুপালন কৰিলে আমি ইহঁতৰ ঠাইখন ভালকৈ চাফ চিকুণাই থ'ব লাগে আৰু আমি চাফ চিকুণাই থ'লে ইহঁতৰ বেমাৰ আজাৰ নহয় আৰু আমি ইহঁতক ইহঁতৰ সময় হয় আমি খোৱা বোৱা আৰু ইহঁতক সময়ে সময়ে ইহঁতক ভেক্সিনেশ্যন কৰাই থাকিব লাগে এনে কৰিলে আমাৰ কৃষকসকলৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে আৰু এনেকুৱা কৰি থাকিলে আমাৰ নিজৰ ভাল হয় জন্তুসমূহ সমস্যা সমস্যাৰ বাবে আমি পশু কেন্দ্ৰৰ পৰা পৰামৰ্শ লওঁ আৰু ইয়াৰ বিষয়ে আমি ডক্টৰৰ পৰা ভালকৈ বুজি লওঁ বুজি লৈ পেলাই আমাক ডক্টৰে যেনেকৈ কৰিব কয় সেইধৰণে আমি কৰি গৈ থাকোঁ আৰু এই বিষয়ে আমি ভালকৈ জানিব হ'লে আপুনি আমি ইউটিউবৰ সহায় লওঁ যেনে ইউটিউবত ডাঙৰ ডাঙৰ ফাৰ্মাৰে বহুতো ভাল ভাল ইহঁতে কথা কয় আৰু সেই কথাখিনি শুনি পেলাই আমি তেনেধৰণে কৰি গৈ থাকোঁ সেইখিনি কৰি গৈ থাকিলে আমাৰো ভাল প্ৰভাৱ হয় আৰু আমি একো একো আমাৰো নষ্ট নহয় আৰু আমি সেইখিনি আমি নিয়মখিনি পালন কৰি গৈ থাকোঁ